মই এজন শংকৰ সংঘৰ ব্যক্তি আৰু মোৰ ধৰ্ম হৈছে এক শৰণ নাম ধৰ্ম যাৰ প্ৰতি মই আগ্ৰহ এই কাৰণে যে শংকৰ মাধৱে যি আমাক ধৰ্ম দিছে সেই ধৰ্ম আমাৰ কোনো বলি বিধান বা কোনো আমাৰ পূজা পাৰ্বণ নীতি নিয়ম নাই আৰু মই নামঘৰলৈ যাওঁ মই বিভিন্ন সভা সমিতিলৈ যাওঁ বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ যাওঁ য'ত নেকি মানে বছেৰেকীয়া নাম হওক বছেৰেকীয়া ভাওনা সবাহ হওক তেনেদৰে তেনেধৰণৰ অনুষ্ঠানবিলাকৰ প্ৰতি মোৰ আগ্ৰহ এইকাৰণে আগ্ৰহ যিহেতুকে য'ত ভগৱন্তৰ শ্ৰীচৰণৰ কথা সৃষ্টি হয় য'ত ভগৱন্তৰ নাম ধৰ্মৰ কথা উল্লেখ থাকে সেই অনুষ্ঠানবোৰ মোৰ অতি প্ৰিয় এয়ে মই ভাবোঁ ধৰ্ম হৈছে কি জীৱনৰ অতি মূল্যৱান অংগ যি জীৱনৰ সকলো দিশতে আগবঢ়াই নিবলৈ সক্ষম হয় শংকৰ মাধৱে যি আমাক ধৰ্ম দিছে সেই ধৰ্মৰ প্ৰতি আমি আগ্ৰহী এই কাৰণেই বা আমি এই ধৰ্মৰ এইটো কাৰণে যাব লাগে আমি যিখিনি নজনা সেই কথাখিনি আমি বুজি পাওঁ আৰু শাস্ত্ৰই যি আমাক উপদেশ দিয়ে সেই উপদেশখখিনি আমি মানুহে চলিবলৈ সক্ষম হওঁ প্ৰতিখন সভা সমিতিয়েই হওক বা ধৰ্ম অনুষ্ঠানেই হওক নামঘৰে হওক গ'লে আমাৰ জীৱনৰ যিখিনি আমি নুবুজা কথা যিখিনি নজনা কথা সেইখিনি জানিবলৈ আমি সক্ষম হওঁ যাৰ ফলস্বৰূপে আমাৰ জীৱনটো ভুল ক্ৰুতিখিনি আমি শুধৰাই লৈ যাব পাৰোঁ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই ধৰ্মক বাদ দি চলিব নোৱাৰি আৰু সেই অনুষ্ঠানবিলাক চলিবলৈ হ'লে আমি ধৰ্মৰ বিষয়ে আমি নামঘৰলৈ যাব লাগিব আমি কোনো গীৰ্জা বা মন্দিৰলৈ আমি যাব লাগিব য'ত নেকি আমাৰ ধৰ্মৰ কথা উল্লেখ হয় য'ত নেকি আমাৰ জীৱনৰ প্ৰতিটো কথা ধৰ্মৰ লগত শাস্ত্ৰৰ লগত জড়িত আছে আৰু আমি নামঘৰ তথা মন্দিৰ মছজিদলৈ গ'লেহে সেই কথাখিনি আমি ভকত বৈষ্ণৱৰ মাজত আমি বাৰ্তালোচনা কৰিব পাৰিম বাৰ্তালোচনা কৰিলে আমাৰ জীৱনৰ পাবলগীয়া ল'বলগীয়া সকলো বস্তুখিনি আমি পাম মই ভাবোঁ ধৰ্মক্ষেত্ৰখন জীৱনৰ অতি প্ৰয়োজনীয় ক্ষেত্ৰ যি ক্ষেত্ৰখনত সকলো দুখীয়া নিচলা তথা সকলো জনা নজনা মানুহে গৈ এই ক্ষেত্ৰখনৰ পৰা পাবলগীয়াখিনি পাব পাৰে আৰু নুবুজাখিনি বুজিব পাৰে যাৰ ফলস্বৰূপে এখন ঘৰ এখন সংসাৰ চলিবলৈ সক্ষম হয় ঘৰখনত যি আমাৰ শিশু তথা পিতৃ মাতৃ সকলোৰে সৈতে আমি সকলোৱে নিজস্বভাৱে আমি ধৰ্মকঠি ধৰ্মকথা আমি আলোচনা কৰিব পাৰোঁ যাৰ ফলস্বৰূপে ঘৰখন স্বৰূপে সক্ষম হয় ধৰ্মীয় স্থান আমি এইকাৰণে লাগে আমাৰ জীৱনৰ প্ৰতিটো দিশেই নিহিত হৈ থাকে যাৰ ফলস্বৰূপে আমি আমাৰ লগতে উঠি অহা নৱপ্ৰজন্মক আমি এটা সুপৰিকল্পিত দিশ দিব পাৰোঁ যাৰ ফলস্বৰূপে তেওঁলোকেও এদিন আমাৰ দৰে গৈ এখন সমাজৰ গুৰিধৰোঁতা হ'ব পাৰে বা তেওঁলোকেও তেওঁলোকৰ জীৱনটোৰ প্ৰতি সুশৃংখলভাৱে আগবাঢ়িবলৈ সক্ষম হয় মই সকলো ধৰ্মৰ প্ৰতিয়েই আগ্ৰহ তথাপিতো এক শৰণ নাম ধৰ্মৰ প্ৰতি মোৰ প্ৰিয় এই কাৰণে প্ৰিয় যে আমাক যি শংকৰদেৱে যিয়ে আমাক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভকত প্ৰাণ বৈষ্ণৱে একে একত্ৰিকৰণ হৈ চলিব পাৰে সেই ধৰ্মৰ কাৰণে আমি আগ্ৰহী বৰ্তমান আমাৰ ভাৰতবৰ্ষ অসমত এক শৰণ নাম ধৰ্ম অতি প্ৰয়োজন ইয়াত কোনো বলি বিধান নাই ইয়াত কোনো জাতি ধৰ্ম গোষ্ঠীনিৰপেক্ষতা ভেদাভেদ নাই যাৰ ফলস্বৰূপে আমি সকলোৱে সমানে বহি এক এটা নামঘৰত এটা নামঘৰতেই হওক এটা গীৰ্জাতে হওক এটা মন্দিৰতেই তেনেদৰে চলিবলৈ সক্ষম হয় বৰ্তমান আমি দেখা পাইছোঁ যে সকলোখিনি মানুহেই সকলো ধৰ্ম পালন কৰিবলৈ সক্ষম হৈছে তথাপিতো আমাৰ যি এক শৰণ নাম ধৰ্ম সেই এক শৰণ নাম ধৰ্মৰ প্ৰতি আমাৰ সকলো মানুহেই বেছি দীক্ষিত হোৱা দেখা পাবলৈ সক্ষম হৈছোঁ সকলো ধৰ্ম আমি মানিব লাগিব তথাপিতো আমাৰ যি নিজস্ব ধৰ্ম বোলা কথা এটা আছে এই নিজস্ব ধৰ্মৰ প্ৰতি আমি সকলোৱে আগ্ৰহী এজন বৌদ্ধধৰ্মী মানুহে যেনে নিজৰ ধৰ্মটো ভাল পায় ঠিক তেনেদৰে আমি এজন অসমীয়া হিচাপে আমাৰ শংকৰদেৱে দিয়া যি ধৰ্ম সেই ধৰ্মৰ প্ৰতি আমি সকলোখিনিয়ে আগ্ৰহী ধৰ্মস্থানলৈ যোৱা মূল কথা হৈছে আমি আমাৰ জীৱনটোক কেনেদৰে আগবঢ়াই নিব পাৰোঁ কেনেদৰে আমি নুবুজাখিনি বুজিব পাৰোঁ কেনেদৰে আমাৰ পাবলগীয়াখিনি পাব পাৰোঁ সেইখিনি ক্ষেত্ৰত আমি যাব লাগে ধৰ্মৰ প্ৰতি সকলো মানুহে আগ্ৰহী তথাপিতো এশ শতাংশৰ ভিতৰত প্ৰায় আশী শতাংশজন মানুহেহে আগ্ৰহী বাকী বিছ শতাংশ মানুহ বৰ্তমান সময়তো আগ্ৰহী হোৱা দেখিবলৈ পোৱা নাই যিহেতু সকলো মানুহেই নিজস্ব ধৰ্মৰ প্ৰতি আগ্ৰহী তথাপিতো যি দৈনন্দিন জীৱনৰ কাম কাজ সেই কাম কাজসমূহৰ আবদ্ধ হৈ থকাৰ বাবেই সকলো মানুহে সকলো ধৰ্মক্ষেত্ৰলৈ যাবলৈ সক্ষম নহয় আমি ধৰ্মীয় ক্ষেত্ৰৰ ক্ষেত্ৰলৈ যাব লগা অৰ্থ যে আমি যি আমাৰ দৈনন্দিন জীৱনৰ কাম কাজৰ লগতে আমাৰ জীৱনটোৰ মুক্তিপথ কেনেদৰে পাব পাৰোঁ কেনেদৰে সমাজ এখন লগত জড়িত হৈ থাকিব পাৰোঁ সমাজ এখনক কেনেকৈ আগুৱাই নিব পাৰোঁ সেইখিনি আমাৰ অতি প্ৰয়োজন যদি আমি এজন ব্যক্তি আমি ঘৰতে বহি থাকোঁ কোনো ধৰ্ম অনুষ্ঠানলৈ নাযাওঁ নামঘৰলৈ যদি আমি নাযাওঁ ভগৱন্তৰ শ্ৰীচৰণৰ বাক্য যদি আমি শুনিবলৈ নাপাওঁ তেতিয়াহ'লে এটা জীৱন নিৰৰ্থক নিৰৰ্থক জীৱনলৈ মানুহ জীৱন যাপন কৰাতকৈ এজন সুস্থ সবল ব্যক্তি হিচাপে হ'বলৈ হ'লে আমি এই অনুষ্ঠান ধৰ্মৰ দিশৰ কথা পিনি ল'ব লাগিব আমি নামঘৰলৈ যাব লাগিব ঠিক তেনেদৰে এজন মুছলিমেই হওক এজন খ্ৰীষ্টানেই হওক তেওঁলোকৰ যি গীৰ্জা আছে তেনেধৰণে যায় আমিও ঠিক আমাৰ যি আমাৰ নামঘৰ বোলা ভগৱন্তৰ শ্ৰীচৰণৰ কথা উল্লেখ হয় আমি ৰাতিপুৱা গধূলি আমি সেৱা প্ৰাৰ্থনা আগবঢ়াওঁ সেই অনুষ্ঠানলৈ গৈ আমি সকলোৱে আমি ইশ্বৰৰ কথা শ্ৰৱণ কৰোঁ আমি বছৰেকত হওক ছমাহত হওক আমি সকলোৱে এটা এখন গাঁৱৰ তথা এখন ৰাইজে সকলোৱে মিলিত হৈ পেলাই আমি বাৰ্ষিক সেৱা আগবঢ়াওঁ যি বাৰ্ষিক সেৱাৰ ফলত এখন সমাজ এখন গাঁও এটা অঞ্চল ঐক্যভাৱে থাকিবলৈ সক্ষম হয় যিহেতুকে সমাজ ব্যৱস্থাত জীৱ হিচাপে মানুহ হিচাপে আমি বাস কৰিবলৈ হ'লে আমাৰ সমূহীয়া অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিব লাগে সকলো মানুহ সমানে যদি অংশগ্ৰহণ কৰা নাযায় তেতিয়া এখন গাঁও তথা এখন সমাজৰ ভিতৰত বৈষমতাৰ সৃষ্টি হয় যি বৈষমতাৰ ফলত এখন গাঁও তথা এখন এটা অঞ্চল ভৱিষ্যত উন্নতি হ'বলৈ সক্ষম নহয় সেয়েহে ভাবোঁ আমি সকলোৱে ধৰ্ম অনুষ্ঠানলৈ যাওঁ গৈ আমি তাত সকলোৱে ঈশ্বৰৰ শ্ৰীচৰণৰ কথা উল্লেখ কৰোঁ যাৰ ফলস্বৰূপে আমাৰ যি ভেদভাৱ আছে আৰু মতানৈক্য আছে সেই মতানৈক্য তথা আমাৰ জীৱনৰ যি অলাগতিয়াল আমাৰ যি ভাৱধাৰা সেই অলাগতিয়াল ভাৱধাৰাখিনি দূৰ হয় যাৰ ফলস্বৰূপে ভৱিষ্যত জীৱনত সকলোৱে সমিলমিলভাৱে চলিবলৈ সক্ষম হয় যাৰ ফলস্বৰূপে আমি সুদীৰ্ঘ দিনৰ বাবে আমি জীৱন যাপন কৰিবলৈ এখন সমাজত বৰ্তি থাকিবলৈ সুবিধা পাওঁ